অঁ অঁ কওকচোন কোনে কৈছে বাৰু অঁ কওক কওক অঁ মই ডিব্ৰুগড়ৰে হয়

এই মানে কেনেকুৱা সুবিধা কৰিব লাগে এই কি কাৰণে আহিছে আপুনি আমাৰ ডিব্ৰগড়লৈ

ঠিকে আছে আপুনি কেতিয়া আহিব বাৰু সেইটো কওকচোন অঁ তেতিয়াহ'লে এটা কাম কৰিব লাগিব কাইলৈ ৰাতিপুৱা আপুনি আহি মোক ফোন এটা কৰিব বাছ বাছ ষ্টেণ্ডত আপুনি বাছত আহি আছে অঁ ঠিক আছে নাইটচুপাৰত আহি পাই পেলাই আপুনি মোক ফোন এটা কৰিব তাৰপিছত আপুনি থাকিবলৈ মই আদিত্য হস্পিটেলৰ ওচৰতে ল'জ আছে এনেকুৱা আপুনি কিমান দামৰ লাগে তেনেকুৱা বা হোটেল লাগে নে ল'জত থাকিবনে এনেকুৱা সুবিধা আছে ডিব্ৰুগড়ত ভালেমান সুবিধা আছে আপুনি মানে কিমান কিমান মানে পইচাৰ ৰেটৰ ভিতৰত থাকিব বিচাৰিব মানে কিমান দামৰ হোটেলত বা ল'জত থাকিব বিচাৰিব এই সেইটো মই হয় কিমান এনেই আপোনাক কিমান দামৰ কোঠালি লাগিব বাৰু থাকিবলৈ কিমানমান টকাৰ ভিতৰত লাগিব অঁ তেতিয়াহ'লে মই সিমান দামৰে এটা সেই আদিত্য হস্পিটেলৰ একেবাৰে কাষতেই আছে এখন হেৰি হোটেল তাত মানে দুহেজাৰ টকাৰো ৰূম আছে তিনি হেজাৰ টকাৰো ৰূম আছে সুবিধা মানে ভাল আৰু পানী পানী চব ভালেই থাকিবলৈ খোৱা বোৱাও ব্যৱস্থা আছে তাতেই তাৰপৰা আদিত্য হস্পিটেল একেবাৰে ওচৰ অ'টত নগ'লেও হ'ব আদিত্য হস্পিটাললৈ তেতিয়া আপুনি খোজকাঢ়িয়ে যাব পাৰিব মই দেখুৱাই দিম আপুনি ৰাতিপুৱা আহি পালে মানে মোক জনাব মই আপোনাক মই নিজে গৈ পেলাই দেখুৱাই দিম আৰু সেইখিনি সুবিধা কৰি দিম অঁ অঁ অঁ সেনেকৈ ৰূমৰ কাষতে থকা এতিয়া নথকাটো ধৰক কমত আছে আৰু থকাটো অলপ দাম সেনেকুৱা তিনি হাজাৰ ভিতৰত ৰূমৰ ভিতৰতে পাব আৰু বাথৰূম অঁ অঁ অঁ পানী চানী ভালেই পাব আমাৰ ডিব্ৰুগড়ৰ পানী এনেও ভালেই

অঁ ষ্টেশ্যন নাইট চুপাৰ ৰখাব এই বজাৰ নাইট চুপাৰখনটো গুৱাহাটীৰপৰা অহা নাইট ছুপাৰখন এই বজাৰ বজাৰতটো ৰখায় আৰু ডিব্ৰুগড়লৈ অহাখন সেই বজাৰত ৰখায় বজাৰৰপৰা আকৌ মেডিকেল তিনিআলিলৈকে এই অ'টোবিলাক আহে নহয় সৰু সৰু যে অ'টোবিলাক আজিকালি চলে ই ৰিক্সা চলে সেইবিলাকত বিছ টকামান ল'ব আৰু এনেকৈ আহি মেডিকেল তিনিআলিলৈ আহিব লাগিব মেডিকেল তিনিআলিলৈ আহি তাতে হেৰি মই ৰৈ থাকিম বাৰু এই ৰাতিপুৱা যদিও মই ৰৈ থাকিব আহি ওলাই আহিব নোৱাৰোঁ তেন্তে মই ফোনতে বুজাই দিম আৰু এই কোনখিনিত আছে হোটেলখন হোটেলখনৰপৰা আকৌ ৰেষ্ট লৈ পেলাই ভালকৈ ভৰি ৰাতিপুৱা সোমাই মেলি নিজে ফ্ৰেছ হৈ আকৌ হস্পিটেললৈ যাবলৈ কোনফালে যাব লাগে কি মই সেইখিনি বুজাই দিম বাৰু অঁ আদিত্য হস্পিটেলত এনে কি কি বেমাৰ দেখুৱাব আহিছে এতিয়া কেনে কোনটো বিভাগৰ ডক্তৰ লাগিব পোৱা যায় ভাল ভালেই আদিত্যত ভাল ভাল ডক্তৰেই পোৱা যায় আৰু যদি গাইনী বিভাগৰ তাত আদিত্য হস্পিটলৰ ওচৰত আৰু এখন গাইনী বিভাগৰ ভাল হস্পিটেল আছে যদি মন কৰে আদিত্যত নেদেখুৱায় বোলে মই সেইখনতে দেখাওঁ সেইখনৰ ডিব্ৰুগড়ৰ ৰীণা আহমেদ বুলি গাইনী প্ৰফেচাৰণী এগৰাকী আছে তেখেতৰ এই চেম্বাৰটো সেই আদিত্য হস্পিটেলৰ ফ্ৰণ্টতে মানে আগতেই আছে হেৰি এম জি হস্পিটেল বুলি কয় তাত এই গাইনী বিভাগৰ ডক্তৰ ৰীণা আহমেদ তেখেতে চায় যদি বোলে মই আদিত্যত নেদেখুৱাওঁ বোলে ইয়াতে দেখুৱাওঁ তেনেকৈয়ো দেখুৱাব পাৰিব

অঁ অঁ

নহয় তেনেকে আল্ট্ৰাচাউণ্ড ধৰক আপুনি আহিলে আহি ধৰক ডক্তৰক দেখুৱালে দেখুৱাই মেলি আল্ট্ৰাচাউণ্ড কৰিব দিলে আৰু কি বা পৰীক্ষা কৰিব দিয়ে তাৰপৰা আল্ট্ৰাচাউণ্ড বা পৰীক্ষাবিলাকৰ ৰিপৰ্ট এনেকৈ কিমান দেৰি তিনি ঘণ্টা চাৰি ঘণ্টা লাগে আৰু দিবলৈ তেতিয়া গধূলি মানে ৰিপৰ্টটোৰ লৈ পেলাই আকৌ ডক্তৰৰ কিমান সময়ত আকৌ ৰিপৰ্ট চোৱা তেওঁলোকৰো সময় থাকে নহয় সেই সময়টোতহে চাব তেতিয়াতো আপুনি এনেও থাকিব লাগিব ক'তনো গুৱাহাটীৰপৰাতো আকৌ আপুনি ৰিপৰ্টটো দেখাবলৈতো আহিব নোৱাৰে সেইকাৰণে চাই লওক এই চাই ল'ব হেৰি ৰিপৰ্টটো যদি গধূলি সময়ত দিয়ে তেতিয়া থাকি লৈ পেলাই পিছদিনাখন আকৌ সেই ডক্তৰে চোৱা সময়তটোতে ৰিপৰ্টটো দেখুৱাই কি হৈছে কি নাই ভালকৈ চব দেখুৱাই ল'লে ভাল হয় আৰু ডক্তৰ পিছবেলা পিছ পিছ অঁ তেখেত এতিয়া আদিত্যৰজন আদিত্যৰজন সেই এটামান বজাত বহে হয়তো আৰু এই ৰীণা আহমেদে সেই ইঘাৰটামান বজাৰপৰা চাৰিটামান বজালৈকে তাত এই এম জি এমত বহে এই তেনেকৈ আৰু সময়বোৰ

নাই এই ভাল হ'ব একো চিন্তা কৰিবলৈ নাই এই ডক্তৰ ভাল ভালেই আছে ডিব্ৰুগড়ত আপুনি চবকে ভালকৈ দেখুৱাই যাব পাৰিব হোটেলত এনেকৈ আজি আজি ধৰক আপুনি সাতটা বজাত যদি সোমাইছে নহয় কাইলৈ সেই সাতটা বজালৈকে সেই এদিনটো ধৰিব তাৰপিছত আকৌ কাইলৈ যদি বোলে মই এই সাতটা বজাৰ পিছত এৰি দিওঁ তেতিয়াহ'লে মানে আকৌ পিছদিনাখনৰ এই পইচাটো ধৰিব সেইকাৰণে সেই পিছদিনাখন থাকি দিয়টোৱে ভাল আৰু পিছদিনাখন সেই সাতটা বজাত যাবগৈ তেনেকুৱা ধৰণৰহে হয় সেই হিচাপবিলাক এতিয়া মোৰ এই ডিব্ৰুগড়ৰ এইডোখৰ খলিহামাৰি বুলি কয় যে জেল ৰ'ডৰ ওচৰত এই সেইখিনিতেই আপুনি বেমাৰ দেখুৱাই মেলি মোৰ ঘৰতো এপাক মাৰি যাব আকৌ চিনাকি হ'লো যেতিয়া সোমাই চাহ একাপ খাই যাব এতিয়া আমাৰ আমাৰ ঘৰতো থাকিব পাৰিলেহেঁতেন আকৌ কিন্তু আমাৰ ঘৰ পৰিয়ালটো ডাঙৰ ৰূম সৰু সৰু থাকিবলৈ অকমান অসুবিধা হ'ব সেইকাৰণে নহ'লে আমাৰ ঘৰতে মই থাকিবলৈ ক'লোহেঁতেন অঁ সেইটোৱেই তাৰ সেই মই ভাবিছোঁ মোৰ নাম্বাৰটোনো কেনেকৈ পালে বাৰু কিহত পালে বাৰু ক'ত পালে আপুনি মোৰ নাম্বাৰটো

অঁ

অঁ

তাইক লগ পাই থাকোঁ বাৰু তাই কেতিয়াবা মই কাম চাম বিলাকত কেতিয়াবা মিটিং চিটিং হয় তাই আহে লগ পাওঁ তাইক তেনেকৈ তাইৰ অ' তাইৰ চিনাকি মানে ন অঁ অঁ

অঁ ঠিক আছে ঠিক আছে অঁ আপুনি আহি পাই মোক ফোন এটা কৰিব মই আপোনাৰ নাম্বাৰটো ছেভ কৰি ল'ম বাৰু এতিয় দেই